হেল্ল' অঁ হেৰি নহয় ভাইটি তোমাক যে অৰ্ডাৰ কৰিছিলোঁ ক'ত আছা এতিয়া বৰ্তমান তুমি আমি বহুত দেৰি হ'ল ৰখি আছোঁ মোৰ ল'ৰাকেইটা কেতিয়া আহি পাবহি মানে একদম হুলস্থূল কৰি আছে আৰু পিজ্জা খাম খাম খাম খামকৈ কিমান দেৰি হ'ব তুমি আহি পাওঁতে অঁ মানে হেৰি আকৌ এই চিনি পোৱাই নহয় প্ৰায় তুমি দিয়েই থাকাচোন এই আমাৰ সেইডোখৰত বৰমূৰীয়া তিনিআলিৰ ওচৰত আকৌ ঘৰতো আহা আহা সোনকালে ৰৈ আছোঁ পিজ্জা মানে গৰমা গৰম পিজ্জা খাম আৰু আজি আবেলি দেই তুমি সোনকালে অহাৰ ওপৰতহে কথা ঠিক আছে দিয়া অঁ অঁ অলপ সোনকালে আহিবা হ'ব হ'ব